আমাৰ পাকঘৰত থকা বিদ্যুতৰ সামগ্ৰীবিলাক হৈছে আমি এতিয়া ব্যৱহাৰ কৰোঁ মিক্সাৰ আছে গেছ চিলিণ্ডাৰ আছে অ'ভেন আছে সেই সেয়াই আছে আৰু আৰু আমি ব্যৱহাৰ কৰোঁ ইলেক্ট্ৰিকৰ সেয়া তাৰ পিছত আগতে নথকা দিনবোৰ আৰু এতিয়া থকাৰ দিনবোৰৰ মাজত এয়াই পাৰ্থক্য যে আগতে আমি কিবা এটা কাম কৰিবৰ কাৰণে বহুত সময় লাগিছিল জুইত ই বহুত দেৰি লাগে কিবা এটা কাম কৰিব নোৱাৰোঁ জুইত বহাই থাকিব লাগিব বা বহি থাকিব লাগিব পটককে নহয় এতিয়া আমাৰ পটককে কিবা এটা ভাত কিটা বহাইয়ো আমি কিবা প্ৰয়োজনীয় কামবিলাক কৰি থাকিব পাৰোঁ পটককে বা গেছটো কমাই হ'লেও আমি কিবা এটা বেলেগ কাম কৰিব পাৰোঁ লাগি থাকিব নালাগে জুইত লাগি থাকিব লাগে গেছত সেইটো কোনো লাগি থাকিব নালাগে তাৰ পিছত মিক্সিটো হৈছে আমি আগতে চাটনি খাবৰ কাৰণেও এতিয়া ব্যৱহাৰ কৰোঁ আগতে পটাত পিচি হ'লেও আমি চাটনি খাওঁ এতিয়া পটককে বা আলহী আহিলে তেওঁলোকক ৰন্ধা বঢ়াৰ লগত খাব কাৰণে পটককে বোলে চাটনি অকণ বোলে কৰিলোঁ সেয়ে কৰিবৰ কাৰণে আমি মিক্সিটো পটককে সহজতে হ'ব পৰাকে চাটনি আমাৰ হয় সেইটো কাৰণে আমাৰ সুবিধা হৈছে আৰু অ'ভেনটো হৈছে আমি পটককে বিশেষ অ'ভেনত একো কাম নাই আমাৰ বোলে ল'ৰা ছোৱালীৰ পটককে কিবা এটা মিঠা খাবলে মন গৈছে সেইটো কাৰণে আমি অ'ভেনটো ব্যৱহাৰ কৰোঁ পটককে কেক বনাওঁ ল'ৰা ছোৱালীক পটককে দিবলৈও বোলে আলহী আহিলে আজি পটককে ঘৰলে কি খুৱাম বোলে নাই অঁ ঘৰতে সামগ্ৰী আছে বনোৱা কেক বনোৱা সামগ্ৰী আছে বোলে পটককে বনালোঁ আলহীক পটককে দিব পাৰিলোঁ সেইটোৱে সুবিধা হৈছে আৰু এতিয়া আগতে বহুত টাইম লাগে যিকোনো বস্তু কৰিবলৈ জুইত হ'লেও অ আকৌ পটাত হ'লেও টাইম লাগে কিন্তু এতিয়া সেইটো টাইম নালাগে আমি ইলেক্ট্ৰিকৰ বস্তুত পটককে বস্তু হয় মানে আমাৰ সময়ৰ প্ৰয়োজন সেইকাৰণে সময়ে বেছি নালাগে পটককে আমি অ'ভেনতে হ'লেও গেছ চিলিণ্ডাৰতে হ'লেও আকৌ পটাত হ'লেও পটাত নহয় বাৰু মিক্সিত হ'লেও পটককে কামবোৰ কৰিবলৈ সুবিধা হয় আমাৰ